হয় মই পৰ্যটকৰ সৈতে কথা পতাৰ পৰিসৰত আছোঁ আমাৰ বাৰ্তালাপ সঁচাকৈয়ে দুখন দিশৰ পৰা লাভজনক হয় পৰ্যটকৰ সৈতে কথা বতৰা অভিজ্ঞতাৰে আমাৰ কিছু লাভ হৈছে অৰ্থাৎ পৰ্যটকৰ পৰা বিভিন্ন দিশৰ বিভিন্ন দেশৰ সাংস্কৃতি খাদ্য অভ্যাস আৰু জীৱনশৈলীৰ বিষয়ে জানিবলৈ পোৱা যায় তেওঁলোকৰ ৰোমাঞ্চক ভ্ৰমণৰ গল্পবোৰ আৰু পথৰ বিষয়ে তথ্য প্ৰদান কৰে তেওঁলোকৰ দৃষ্টিভংগীও এক উল্লেখযোগ্য তেওঁলোকৰ দৃষ্টিভংগী উল্লেখযোগ্য কাৰণ পৃথিৱীৰ বেলেগ বেলেগ দৃষ্টিভংগী সমাজ আৰু জীৱনশৈলীৰ বাবে মোৰ দৃষ্টিভংগীক বিস্তৃত কৰাৰ এটা সুযোগ দিছিল মই তেওঁলোকক কি কৈছিলোঁ তাৰ বিষয়ে এতিয়া কৈছোঁ মই স্থানীয় সংস্কৃতি ঐতিহ্য আৰু অঞ্চলটোৰ গৌৰৱময় ইতিহাসৰ বিষয়ে তেওঁলোকক বুজাই দিছিলোঁ স্থানীয় খাদ্যবোৰৰ সোৱাদ লোৱাৰ প্ৰয়োজনীয়তা আৰু তাৰ বিশেষত্ব বুজাইছিলোঁ অঞ্চলটোৰ সৰ্বশ্ৰেষ্ঠ পৰামৰ্শ দিছিলোঁ যি তেওঁলোকক ভ্ৰমণ অভিজ্ঞতা উন্নত কৰিব পাৰে যিবিলাকে তেওঁলোকক কিবা শিকাব পাৰে এই অভিজ্ঞতা অতি লাভজনক কাৰণ পৰ্যটকৰ সৈতে কথা পতাৰ সময়ত কেৱল নতুন তথ্য লাভ নহয় এনে এক মানৱীয় সম্পৰ্ক গঢ়িবলৈ সহায় কৰে এটা সময়তে আমাৰ স্থানীয় ঐতিহ্য গৌৰৱ উদ্ভাসিত কৰাৰো সুযোগ পাইছিলোঁ সেইকাৰণে মই যিমান পাৰোঁ তেওঁলোকৰ পৰা কথা শিকিবলৈ আৰু তেওঁলোককো শিকাবলৈ যত্ন কৰিছিলোঁ